হেল্ল' এইয়া মানে আপোনাৰ তাত মাছ পোৱা যায় নে ভাল অঁ হেৰি মানে এইয়া আমাৰ মানে সকাম এখনৰ কাৰণে মাছ অলপ মানে হেৰি কৰিম বুলি ভাবিছিলো মানে অৰ্ডাৰ কৰিম ভাবিছিলো আপোনাৰ পৰা কৰিব পৰা যাব ন' মাছ মানে লোকেল মাছ আৰু আপোনালোকে মানে ক'ৰ পৰা আনে মাছ মানে নদীৰ পৰা আনে নে ঘৰৰ কিবা পোহনীয়া মাছ

তাৰ পিছত মই মানে অলপ সৰহকৈ আনিম মানে কমেও আপোনাৰ পোন্ধৰ কেজিমান মাছ আনিম মানে এনেই মানে কিমান ল'ব মানে কেজি কিমানকৈ ল'ব আপোনাৰ শ'ল চ'লৰ কেজি আপোনাৰ জুলাইৰ মানে চৌব্বিছ তাৰিখ মানে মানে লাগিছিলে আপোনালোকৰ মই যদি আপোনালোকৰ পৰা যদি মাছ যদি অৰ্ডাৰ কৰো তেন্তে মানে মানে হেৰি থাকিব নে মানে ঘৰত দি যাবহি নে মই মানে এড্ৰেছটো দি দিম বাৰু মই হয় হয় নালাগে মোক খালি শ'লটো দিলেই হ'ল আৰু অঁ তাৰ পিছত এনেই মানে অলপ কিবা এটা কৰিব দামটো কম বেছ কৰিব আৰু সৰহকৈ ল'ম যেতিয়া হয় মই মানে আবেলি টাইমত যাম বাৰু আপোনাৰ ওচৰত যাব লগা হ'লে হয় বাৰু ঠিক আছে তেন্তে লগ পাম দিয়ক আবেলি